মই জিন্স এটা লৈছিলোঁ এমাহমানৰ আগতে খুব ভাল পাইছোঁ মই পিন্ধি পেনি প্ৰায় মই ৰেগুলাৰ পিন্ধো বুলি ক'ব পাৰি মই অফিচ যাওঁতে সদায় পিন্ধা হয় তো চিলনি ফিটিং চব ফালৰপৰা ঠিকেই আছে পূৰা মই পাৰফেক্ট পাইছোঁ